হেল্ল' দাদা মই আপোনালোকৰ পে'মেণ্টটো কৰি দিছোঁ আপোনালোকে পেমেণ্টটো পালেনে এবাৰ চেক কৰি মোক কওকচোন মই মানে মোৰ মোৰ ইয়াৰ পৰা মানে কাট হৈ গ'ল ত' আপোনালোকে চাই লওকছোন এবাৰ পোৱা নাইতো মই কি কৰিব লাগে মইতো দিছোঁ ন পে'মেণ্ট মই দিয়া কাৰণে ক'ব পাৰিছোঁ মই আপোনালোকক নিজে কল কৰি পেলাই মই কৈছোঁ যে মই পে'মেণ্ট আপোনালোকক দিছোঁ আপোনালোকে এবাৰ চেক কৰক মোৰ ইয়াৰ পৰা কাট হৈছে কাৰণে মই আপোনাক ক'ল কৰিছোঁ সেইকাৰণে মই আপোনাক দিছোঁ ন মই আপোনাক ইছকীনশ্বট দি আছো মই স্ক্ৰীণশ্বট দিম মই প্ৰ'ভ দিম কিন্তু মই ডাবল পে'মেণ্ট কিয় কৰিম মই আপুনি মোক এনেকৈ কথা ক'ব নোৱাৰে নহয় মই যিটো বস্তু মই চেণ্ট কৰিছোঁ সেইটোক লৈ পেলাই আপোনালোকে মোক এনেকৈ কথা শুনাব নোৱাৰে নহয় আপুনি কেনেকুৱা বিহেভ কৰিছে এইখিনি বিহেভ কৰাৰ আপোনাৰ যুক্তি আছে নেকি মই পে'মেণ্ট কৰিছোঁ মই কৰা কৰা কাৰণে মই ক'ব পাৰিছোঁ যে মই পে'মেণ্ট কৰিছোঁ মই স্ক্ৰীণশ্বট দিম কৈছোঁ আপোনালোকক মই স্ক্ৰীণশ্বট চেণ্ডো কৰিলোঁ প্ৰ'ভ দিছোঁ যে মই আপোনালোকক পে'মেণ্ট দিছোঁ নহয় নহয় এনেকৈ মোক কথা নক'ব দাদা আপোনাৰ এই সেইটো বিহেভ মোৰ ওচৰত নকৰিব মই এনেকুৱা একো আপোনাক একো মই আপোনাক বেয়াকৈ কোৱা নাই যেতিয়া আপুনি মোক এনেকৈ কথা ক'ব নোৱাৰে মইতো আপোনাক ভালকৈ কৈ আছো ন যে মই পে'মেণ্টটোও দিছোঁ আপোনালোকে চেক কৰক চেক কৰি মোক জনাওক মই দিছোঁনে নাই তাৰ পিছত আপোনালোকে কওক মই ডাবল পে'মেণ্ট কৰিব কৰিম নেকি মই দুবাৰ দুবাৰ কেইলৈ পে'মেণ্ট কৰিম যিটো ভুল আপোনালোকৰ ন মোৰতো একো ভুল নাই ঠিক আছে নেটৰ প্ৰ'ব্লেম হ'ব পাৰে নেটৰ নেটৱৰ্ক ইছ্য়ু হ'ব পাৰে আপোনালোকে অলপ ধৈৰ্য্য় ধৰিব লাগিব তাৰ পিছত কথাখিনি কওক এনেকেতো আপুনি মোক বিহেভ কৰিব নোৱাৰে নহয় নহয় এনেকৈ মোক ন কথা নক'বই কিহৰ কাৰণে ক'ব আপুনি মোক এনেকুৱা কথা মইতো দিছোঁ কাৰণে দি আছোঁ বুলি কৈ আছো ন মই মিছাকৈতো কৈ থকা নাই মই পে'মেণ্ট কৰিছোঁ কাৰণে মই কৰিছোঁ বুলি কৈ আছো তাৰ পিছত আপোনালোকে এনেকৈ মোক কথা কিয় কৈ আছে নহয় নহয় এনেকৈ মোক নক'ব দাদা কথা মই আপোনাক পে পে'মেণ্ট কৰিছোঁ কাৰণে মই কৈছোঁ মই ডাব'ল ডাব'ল পে'মেণ্ট কৰিব নোৱাৰো নহয় এবাৰ ঠিক আছে এবাৰ মিছ হৈ গ'ল আকৌ মই ছেকেণ্ড টাইম মই দিম নেকি আপোনালোকৰ তাততো পইছাটো সোমাই যাব ন মোৰ ইয়াৰ পৰাতো কাট হ'ল সেইকাৰণেতো সোমাবই ন আপোনালোকৰ তাত ত' আপোনালোকে মোক এনেকৈ বিহেভ নকৰিব মানে মই আপোনালোকৰ কাষ্টমাৰ হয় আপোনালোকে মোক এনেকৈ এনেকুৱা বিহেভত এনেকুৱা সুৰত মানে মোক আপোনালোকে কথা নক'ব নেক্সট টাইম